মই মোৰ ৰোগৰ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ যোৱাটো পচন্দ কৰোঁ মই ঘৰুৱা প্ৰতিকাৰত বিশ্বাস নকৰোঁ মই ঘৰত নিজৰ চিকিৎসা কৰি নিজৰ বিপদ চপাই ল'ব নিবিচাৰোঁ কাৰণ সেইবোৰে বহুত ক্ষতি কৰে আৰু সেই ক্ষতি

নিজৰ গাত লগাই ল'ব নিবিচাৰোঁ